অঁ হেল্ল' অঁ মনত আছেনে মই যে আজি তিনি মাহৰ আগত মোবাইল এটা লৈছিলোঁ আপোনাৰ পৰা অঁ মোবাইলটো কিন্তু বহুত ভাল দেই এই মানে মই বহুতখিনি মই মোবাইলটোৰ পৰা বহুত হেৰি পালোঁ দেই উপকাৰ হ'ল মোৰ আৰু মোবাইলৰ কানেকশ্যনখিনি বহুত ভাল আৰু নেটৰ সকলো কাম কৰি মই ভাল পালোঁ কিন্তু দেই সেইকাৰণে ভাল লাগিলে দেই ধন্যবাদ